হেল্ল' হয় দাদা আপুনি জমেতৰ পৰা কৈছে ন আপুনি যে অকণ আগত দি থৈ গৈছিল পিজ্জাটো সেইটো বহুত দিনৰ আগুৱাই হ'বলা পঁচি গৈছে আপোনাকে দিয়াৰ আগত অকণ চাব লাগে ন বস্তুবোৰ কেনেকে কাষ্টমাৰজনক দিব লাগে সেইটো খালেতো আমাৰ বেমাৰ চেমাৰ হ'ব ন অসুস্থত পৰিম পেট ছেট বেয়া হ'ব আপুনি সেইবোৰ জানিব লাগে ন